হয় ক'বচোন হয় হয় অঁ লৈছিলোঁ তিনিটা প্ৰডাক্ট লৈছিলোঁ আপোনাৰ ধৰি লওক বিছ পঁচিছ দিনমান আগতে হয় অঁ মই হেৰি স্পৰ্টিং এটা লৈছিলোঁ ডেন জীন্ছ এটা লৈছিলোঁ আৰু জোতা এযোৰ লৈছিলোঁ হয় হয় হয় মানে তিন তিনিটা তিনিটা আইটেম অৰ্ডাৰ দিয়া হিচাপততো ইমান বিছদিনৰ ওপৰত লাগিব নালাগে মই সেইটো মানে অলপমান অলপ বেয়া মানে বেয়া মানে কি আৰু এইটো হেৰি পাইছোঁ প্ৰব্লেম পাইছোঁ যে ইমান তিনিটা মই কিবা কি বাৰ নে পোন্ধৰ দিন দেখাইছিলে আপোনাৰ ইমান দিনমান লাগিব পাৰে কিন্তু বিছ দিনৰ ওপৰত লাগিছে নেকি মানে বিছ দিন একৈছ দিনমান লাগিছে তো মানে মই অলপ দেৰি হোৱাৰ কাৰণে অলপ প্ৰব্লেমো হ'ল বাৰু মোৰ মানে এটা কামত কামৰ মই জোতাযোৰ অৰ্ডাৰ দিছিলোঁ মানে প্ৰায়ে প্ৰগ্ৰেমটো গুচি গ'ল হয় ইমান মানে দেৰি হ'লে অলপমান প্ৰব্লেম হয় হয় আৰু মই স্পৰ্টিংটো মানে স্পৰ্টিংটো এনেই পাতলাই মানে মানে গৰম দিনত পিন্ধিবলৈ ভাল কিন্তু হেৰি ধুই দিয়াৰ লগে লগে অলপ কালাৰটো গুচি যোৱা যেন লাগিছে হয় হয় অলপমান মানে ক্ষয় যোৱা টাইপ যে হয় মানে ধুই দিয়াৰ লগে লগে মানে সেনেকুৱা সেইটো টাইপ হৈ যায় হয় মইতো ধৰি লওক অলপ কেইদিনমান পিন্ধিলোঁ ধৰি লওক দুদিনমান পিন্ধিলোঁ ডেন মানে অলপ বৰষুণত তিতা তিতাৰ কাৰণেও মানে সেইদিনাখন অলপ ধুই দিলোঁ এদিন তাৰ পিছত মানে অলপমান কালাৰটো অলপ পাতলা হোৱা যেন লাগিছে মানে কালাৰটো ডাঠ আছিলে ডেন অলপমান পাতলা হৈ গৈছে কালাৰটো অঁ লগতে জীন্ছটোৰ তেনেকুৱা জীন্ছটো মই নীলা অৰ্ডাৰ দিছিলোঁ মানে কালাৰটো নীলা আছিল কিন্তু ধৰি লওক ধুই দিয়াৰ পিছত মানে আপোনাৰ ঠাইখিনিত পূৰা ঠাই অংশখিনিত মানে অলপমান কালাৰটো উঠি যোৱা অলপ ব বগা বগা ভাৱটো যে আহে তেনেকুৱা হৈ গৈছে হয় মানে প্ৰডাক্টটো মানে অলপ প্ৰব্লেম হৈছে বাৰু আপোনালোকৰ মানে সেনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ হয় সেইটো আপোনালোকে চাব বাৰু আৰু জোতাযোৰতো মানে মই জোতাযোৰ মানে মই নিজেই এদিন ইউজ কৰিছিলোঁ কিন্তু মানে মোৰ লগৰ লগৰ এজনক মানে স্পৰ্ট্ছ শ্ৱু দিছিলোঁ লগৰ এজনক খেলুৱৈ খেলিবৰ কাৰণে মই তেওঁক দিছিলোঁ তেৱোঁ মানে অলপমান প্ৰব্লেম পাইছে অলপ দৌৰাত অলপ দৌৰাত প্ৰব্লেম পাইছে হয় হয় আৰু হয় হয় তেওঁ মোক কৈছে যে অলপমান প্ৰব্লেম হৈছে বুলি ময়ো মানে এদিন পিন্ধা হিচাপত অলপমান প্ৰব্লেম পাইছিলোঁ কিন্তু মই ইমান মন কৰা নাছিলোঁ আপোনালোকে অলপ প্ৰডাক্টটো অলপমান কোৱালিটিটো অলপ ঠিক কৰিব কোৱালিটিটো আৰু মানে যিহেতু ইমান মানে টাইম দিছিলে বাৰ পোন্ধৰ দিন কিন্তু বিছ দিনৰ ওপৰত লাগিছে তো মানে সেইটো অলপ চাব কাৰণ কিছুমানেতো অলপ আৰ্জেণ্টেত দিয়ে ন অৰ্ডাৰ তো মানে সিহঁতৰো অলপ দিগদাৰ হৈ যায় মোৰো দিগদাৰ হৈছিল হয় মই মানে আগত আগতেও দিছিলোঁ আগতে ধৰি লওক মই ঠাণ্ডা দিনত মানে ছ ছয় মাহ মান আগতে মোৰ ভণ্টিৰ কাৰণে ফ্ৰক এযোৰ ফ্ৰক এটা দিছিলোঁ হয় তাইৰো মানে অলপ এই ধৰি লওক ফ্ৰকৰ কিছুমান এই অলপ বাটন চাটন আছিলে সেইবিলাকো এৰাই যোৱা টাইপ হৈ গৈছে মানে মানে বহুত সোনকালেই হৈছে এমাহ দুমাহমানো হোৱা নাই এমাহ দেৰমাহমানৰ ভিতৰতে মানে এৰাই চেৰাই গৈছে হয় তেনেকৈ তেনেকৈতো অলপ প্ৰব্লেম হয় মানে যিহেতু ইমান দাম দি পেলাই ল'লোঁ আমিতো একুৰেট দামটোহে দিছোঁ দামটো দি পেলাই লোৱাৰ পাছত যদি এমাহ দুমাহৰ ভিতৰতে প্ৰডাক্টটো ক্ষয় যায় বা কিবা নষ্ট হয় তেতিয়া বেয়া লাগে ন অঁ হয় হয় আপোনালোকে অলপ সেইটো চালেই হ'ল আৰু টাইমটো অলপমান মানে দিনটো বেছিদিন যাতে নকৰে সেইটো অলপ চাই ল'ব হয় হয় হয় নেক্সট বাৰু চাই লম বাৰু নেক্সট যেতিয়া মানে অৰ্ডাৰ দিব লাগে বুলি ভাবোঁ দিম হয় বাৰু হয় হয় থেংক ইউ